মোৰ অনলাইন দোকান বহুত অনলাইন কৰোঁ চৰকাৰী অনলাইন জেৰক্স যিমানখিনি অনলাইন সুবিধা আছে মই চববিলাকে কৰোঁ যেনে ধৰক দূৰ দূৰণিত ল'ৰা এজন পঢ়ি আছে তেওঁক ঘৰৰপৰা পইচা দিয়া সুবিধা বা দূৰ দূৰণি ল'ৰা এজনে চাকৰি কৰি আহিছে ঘৰলৈ পইচা দিয়া সেনেকুৱা ধৰণৰ অনলাইনবিলাক জেৰক্স মেচিন ফটো এনেকুৱা ধৰণৰ অনলাইন চবেই কৰোঁ চৰকাৰী অনলাইন হওক সেনেকৈ কৰি কৰি মোৰ ভালেই হৈছে ব্যৱসায় কোনো বেয়া প্ৰভাৱ পোৱা নাই জেৰক্স কৰোঁ ফটো উলিয়াওঁ দূৰ দূৰণিত ল'ৰা এজন পঢ়ি আছে তেওঁ পইচা পঠিওৱা পইচা পঠিয়াই দিয়া চব কামেই কৰোঁ অনলাইনত কম্পিউটাৰ দোকান চৰকাৰী কামবিলাকো কৰোঁ যেনে ধৰক এই চৰকাৰী যি কামবিলাক আছে চবেই কৰোঁ এনেকৈ কৰি মেলি ভাল ব্যৱসায় হৈ আছে কোনো বেয়া প্ৰভাৱ পোৱা নাই বহুত ভালেই হৈ আছে অনলাইন দোকান যিহেতু সেনেকৈয়ে অনলাইন দোকান কৰি আছোঁ আৰু আৰু বেলেগ ধৰণৰ বহুত বহুত কামবিলাক কৰিব পাৰোঁ যেনেকৈ চাকৰি অনলাইন ফৰ্থ গ্ৰেড থাৰ্ড গ্ৰেড চববিলাকে অনলাইন কৰোঁ যিয়ে হওক এছ এছ চি আছাম পুলিচ চবতেই মই অনলাইন কৰোঁ সেনেকৈ ধৰক ল'ৰাবিলাকে ইণ্টাৰভিউ দি চাকৰি পাইছেই মই কম্পিউটাৰ দোকানত অনলাইন কৰি দিয়া সেই সেইধৰণে বহুতবিলাক চাকৰি পাই আছে খবৰ খাতিবোৰ দিওঁ মই অনলাইনত আহিলে চাকৰিবিলাক সেনেকৈয়ে বহুত ল'ৰাই পাই আছে জেৰক্স জেৰক্স কৰি চব উলিয়াই দিওঁ লগতে এডমিট চেডমিটবিলাক অনলাইনত উলিয়াওঁ ফটো চটো উলিয়াওঁ চব কামেই কৰোঁ চব যিয়েই নহওক মানে অনলাইনটো মই চবেই অনলাইন কৰিব পাৰোঁ অনলাইন কৰি দিওঁ গাঁৱৰ মানুহবিলাকৰো মোৰ অনলাইন দোকানৰপৰা বহুত সা সুবিধা হৈছে আৰু মই যেতিয়াই গাঁৱৰ মানুহবিলাকে অনলাইন কৰিবলৈ আহে মই ৰাতি দিন হওক মোৰ নিজৰ কাম এৰি থৈ হ'লেও সেই গাঁৱৰ মানুহবিলাকক অনলাইন কৰি দিওঁ ভাল ভাল পায় চবেই অনলাইন কৰি মোৰ ইয়াতে চবেই অনলাইন কৰেহি সেনে সেইধৰণেই মই অনলাইন কৰি কৰি দিওঁ বহুত অনলাইন কৰিছোঁ বহুত মানুহক ভাল পাইছে মোৰ দোকানতে অনলাইন কৰেহি চব ধৰক এতিয়াতো আজিকালি কাৰেণ্টৰ বিলবিলাকো অনলাইন হৈ পৰিছে বিল নাহে ৰিচাৰ্জ কৰিব লাগে অনলাইন সেইবিলাক মোৰেই চব গাঁৱৰ মানুহ যিমান আছে চবকে অনলাইন কৰি দিওঁ বহুত ভাল পায় কাৰেণ্টৰ বিল হওক এতিয়া বাইকৰ গাড়ী ইনষ্টলমেণ্ট ডীলাৰ আগতে সেনেকৈয়ে পইচা দিছিল আজিকালি চব অনলাইন অনলাইন যোগেদি মোৰ দোকানৰ কম্পিউটাৰ দোকানৰপৰাই অনলাইন কৰি দিওঁ মোৰ নিজৰো সেনেকৈ বহুত সুবিধা হয় অনলাইন কৰি কৰি দিওঁ বাইকৰ হওক গাড়ীৰ হওক চবতে অনলাইন কৰি কৰি দিওঁ সেনেকৈয়ে ইনষ্টলমেণ্ট মাৰি থাকোঁ গাঁৱৰ মানুহৰো মাৰি দিওঁ বহুত সুবিধা হয় চবটো আজিকালি অনলাইন গুগুল পে' কৰোঁ পে'টিএম ফোনপে' যিমানবিলাক আছে অনলাইন চব কৰোঁ ভাল নিজৰো সুবিধা লগতে গাঁৱৰ মানুহৰো বহুত অনলাইনত মোৰ ওচৰলৈ আহে মই অনলাইন কৰি সুবিধা কৰি দিওঁ চবকেই সেইধৰণেই মই অনলাইন কৰি আছোঁ মোৰ দোকানত দোকানৰ ফালৰপৰা বহুত ভাল পায় যেতিয়াই নহওক গাঁৱৰ মানুহ মই অনলাইন কৰি দিওঁ বহুত ভাল চৰকাৰী কামবিলাক অনলাইন কৰোঁ আৰু সেই বহুত ভাল প্ৰভাৱ পৰি আছে দোকানত বেয়া কোনো হোৱা নাই চব কাৰেণ্টৰ বিলৰ সৈতে বাইকৰ ইনষ্টলমেণ্ট গাড়ী ইনষ্টলমেণ্ট চব অনলাইন কৰি দিওঁ যদি বহুত দূৰ দূৰণিৰ ল'ৰা এজনে পঢ়ি আছে তেতিয়া ঘৰৰপৰা পইচা পঠিওৱা অঁ অনা দিয়া চব অনলাইনতে মই কৰি দিওঁ অনলাইনতে হৈ যায় আজিকালি সেইধৰণে বহুত ভাল অনলাইন পৰিছে মোৰ দোকানতে চব আহে অনলাইনৰ কাম অনলাইনৰ কামবিলাক সেনেকৈয়ে হৈছে ভাল পায় চবেই মোৰ দোকানতে অনলাইন কৰে চব যিকোনো অনলাইনে নহওক লাগিলে অনলাইন কৰি দিওঁ সেনেকৈয়ে অনলাইন কৰি কৰি কৰি কৰিয়ে বহুত মানুহ যাব লগা নহয় খৰচৰ বাটটো গাঁৱতে হৈ যায় নিজৰো কাম হয় সেইধৰণে বহুত ভাল পায় গাঁৱৰ মানুহে অনলাইনটো মই যেতিয়া নেকি কৰি দিওঁ ভাল পায় আজিকালি চব অনলাইনে আৰু কিনো আৰু চব কৰি দিওঁ অনলাইন চব কৰিব পাৰোঁ চৰকাৰী কাম গাড়ী ইনষ্টলমেণ্ট বাইক ইস্কুটীৰ চাৰিচুকীয়া বেটেৰী ৰিক্সা চববিলাক আজিকালি ইনষ্টলমেণ্ট অনলাইন কৰি দিওঁ চবেই ভাল পায় অনলাইন কৰি অনলাইনৰ যোগেদি আজি যিহেতু হয় বহু দূৰ দূৰণিত যদি ল'ৰা এজন পঢ়ি আছে ঘৰৰপৰা পইচা পঠিয়াবলৈ অনলাইন কৰি দিওঁ অনলাইনটো ময়ে কৰি দিওঁ মোৰ দোকানৰপৰা সেনেকৈয়ে অনলাইন কৰি সেই ল'ৰাজনে পঢ়ি চাকৰি বাকৰি পাইছে মই অনলাইন কৰি দিছোঁ যদি দূৰ দূৰণিত ল'ৰাজনে চাকৰি কৰি আছে ঘৰলৈ পইচা পঠিয়াব লাগে সেই ল'ৰাজনে মোৰ একাউণ্টত অনলাইন কৰি পইচা পঠিয়ায় সেনেকৈ অনলাইন কৰি বহুত পইচা মই দি আছোঁ চৰকাৰী যিয়ে কাম নহওক মই চবেই অনলাইন কৰোঁ আৰু যি যি কাম আছে অনলাইন চব অনলাইনত কৰি দিওঁ কাৰেণ্টৰ বিল পানীৰ বিল যি বিল নহওক মই চব দিওঁ গাড়ী ইনষ্টলমেণ্টৰ সৈতে অনলাইনত আজিকালি বহুত ভাল অনলাইন কৰিলে অনলাইনত অনলাইনত বহুত বস্তু আজিকালি অৰ্ডাৰো যিহেতু বজাৰত আজিকালি বস্তুটো নাপায় সেই বস্তুটো মই অনলাইনত অৰ্ডাৰ দি আনিব পাৰোঁ সুবিধা হয় বহুত ভাল প্ৰভাৱ পৰে কোনো বেয়া নহয় অনলাইনৰ বস্তু কোনোবা আহিলে মোৰ দোকানত অনলাইনত বস্তু মই মঙ্গাই দিওঁ অনলাইনত বস্তু লয় বহুত ভাল মোৰ অনলাইনে কৰি থাকোঁ অনলাইন দোকান আছে কম্পিউটাৰ জেৰক্স মেচিন ফটো চব উলিয়াই দিওঁ আৰু যি যি কাম নহওক চব অনলাইনত কৰোঁ বাইকৰ ইনষ্টলমেণ্ট গাড়ী ইনষ্টলমেণ্ট যিয়ে ইনষ্টলমেণ্ট নহওক মোবাইলৰ ইনষ্টলমেণ্ট চব মোৰ দোকানৰপৰাই অনলাইন কৰি দিওঁ গাঁৱৰ মানুহৰ সুবিধা হৈছে আৰু যদি কোনোবা দূৰ দূৰণিৰ ল'ৰা এজন পঢ়ি আছে সেই ল'ৰা এজনক পইচা অনলাইন যোগেদি পঠিয়াবলৈ হয় অনলাইন যোগেদিয়ে পঠিয়াওঁ বহুত ভাল হৈ আছে সেই ল'ৰা এজনৰ সেনেকৈয়ে অনলাইনত পঠিয়াই পঠিয়াই বহুত সেনেকুৱা হ'ল ভাল হ'ল পঢ়িলে এই অনলাইন আৰু যিয়ে অনলাইন নহওক কিয় অনলাইনটোৰ বহুত মই অনলাইন কৰি দিওঁ অনলাইন কৰি কৰি বহুত এনেকৈয়ে ভাল মোৰ প্ৰভাৱ পৰি আছে দোকানৰ ভাল প্ৰভাৱ পৰি আছে অনলাইন বস্তুটো ভাল মই অনলাইনত যিয়ে বস্তু নহওক কিয় মই চব চব অৰ্ডাৰ মোবাইল বা কম্পিউটাৰত মই অনলাইনত যোগেদি মঙ্গাই দিওঁ সেনেকৈয়ে বহুত অনলাইন হৈ যায় বহুত কাম চৰকাৰী কাম যিহেতু চব অনলাইনতে হৈ যায় অনলাইনত হৈ হৈয়ে সেনেকৈয়ে সেনেকৈয়ে অনলাইনত বহুত বস্তু মঙ্গাই দিওঁ ভাল পায় গাঁৱৰ মানুহো এজন দুজন সুবিধা হয় যিহেতু দূৰ দূৰণিলৈ যাব নালাগে ওচৰে পাঁজৰে গাঁৱতে অনলাইন দোকানত হৈ যায় যেনে কাৰেণ্টৰ বিল গাড়ী ইনষ্টলমেণ্ট বেংকলৈ নগলেও মোৰ কম্পিউটাৰ দোকানত মই চলাই দিব পাৰোঁ